নাগৰিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত পোন প্ৰথমে আমাৰ আইনী ব্যৱস্থাটো শক্তিশালী হ'ব লাগিব আইনৰ যিবিলাক সুৰঙা থাকে সেই সুৰুঙাবিলাক বন্ধ কৰাৰ ব্যৱস্থা চৰকাৰ বা প্ৰশাসনে ল'ব লাগিব বিশেষকৈ আৰক্ষী প্ৰশাসনৰ ক্ষেত্ৰত যদি আমি চাব যাওঁ আমি যিবিলাক ব্যৱস্থা আছে ধৰক চোৰে পইচা পাতি দি কিনে ওলাই আহে বা যিবিলাক দালালৰাজ আছে সেইবিলাক বন্ধ কৰা উচিত নহ'লে নাগৰিকসকলৰ সুৰক্ষা কল্পনা কৰাতো মই সফল নহ'ব বুলি ভাৱোঁ কাৰণ কি হয় নাগৰিক এজন তেতিয়াই সুৰক্ষিত হ'ব যেতিয়া সেই নাগৰিক এজনে সকলো ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত নহ'ব এতিয়া পোন প্ৰথমে আমাৰ সমাজত চোৰ ডকাইটি এইবিলাক বিভিন্ন ধৰণে বাঢ়ি গৈ আছে তাৰ আঁৰত অকল যে চোৰেই কৰিব বা কিয় কৰিছে সেই সমস্যাবোৰ আমি চাব লাগিব ধৰক মানুহৰ খাদ্যৰ অভাৱ বা সংস্থাপনৰ অভাৱ সেই সেই কাৰণে সেইবিলাক ক্ষেত্ৰত আমি অলপ উন্নত হোৱাতো উচিত বা আৰক্ষী প্ৰশাসন শক্তিশালী হোৱাতো উচিত দেশত বিশেষকৈ অপৰাধ বৃদ্ধি পাইছে সেই অপৰাধবোৰ আমি কিছুমান নিজেও সৃষ্টি কৰোঁ কিছুমানে ব্যক্তিগত মুনাফাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি থৈ দিছে চোৰ কৰে বা চোৰৰ যিবিলাক বজাৰ আছে সেই বজাৰবিলাক কিছুমান বিশেষ শক্তিশালী মানুহৰ নিয়ন্ত্ৰণত থাকে যাৰ কাৰণে প্ৰশাসনে সেই শক্তিশালী মানুহখিনিৰ পৰা পইচা পাতি লৈ বাকী মানুহখিনিক হাৰাশাস্তি কৰাও দেখা যায় বা এজন চোৰে তেওঁ জে'ললৈ গৈ আকৌ দুদিন পিছত ওলাই আহি আকৌ গুণ্ডাৰাজ চলায় গতিকে সেইধৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত যদি আমি বা প্ৰশাসনে ব্যৱস্থা লয় তেতিয়া দেশত অপৰাধ নিশ্চয় হ্ৰাস হ'ব বিশেষকৈ বৰ্তমান ড্ৰাগছ নিচা এইবিলাকৰ কিছুমান মুকলি বজাৰ আছে দুই এজনক ধৰিলেই যে সেই বজাৰখন নোহোৱা হ'ব সেনেকুৱা নহয় সেই বজাৰবোৰ কিছুমান বিশেষ মানুহৰ নিয়ন্ত্ৰণত থাকে গতিকে সেই মানুহবোৰেও সলনি হোৱা উচিত যদি তেনেকুৱা ধৰণৰ ব্যৱস্থা চৰকাৰে লয় নিশ্চয় আমাৰ দেশ অপৰাধমুক্ত হ'ব বুলি মই ভাৱোঁ